মই ৰন্ধাৰ সময়ত এটা বস্তু লক্ষ্য কৰি লওঁ যে মোৰ ওচৰত সিমান সেইখিনি বস্তু আছেনে নাই মই যোনবোৰ ৰান্ধিম বুলি ভাবোঁ সেই বস্তুটো মোৰ ওচৰত আছে নে নাই যদি নাথাকে তেতিয়া মই দেউতা বা দাদাক কওঁ যে দেউতা বা দাদা এইটো বস্তু মোৰ ওচৰত নাই আনি দিব পাৰিব নেকি তেতিয়া দেউতা নহ'লে দাদাই গৈ মোক সেই বস্তুবোৰ আনি দিয়ে আৰু মই ৰান্ধিবলৈ চেষ্টা কৰোঁ মই মাংস বনাবলৈ হ'লে ৰচুন পিঁয়াজ মচলা এইবিলাক ইউজ কৰোঁ সেইবিলাক মানে এটা পেইজ বনাই লওঁ আৰু তেতিয়া মই আগতীয়াকৈ মানে এটা পেইজ বনাই লওঁ আৰু সেইখিনি ভালকৈ থৈ লওঁ আৰু তেতিয়া তাৰপিছতে মই মানে ব বনাবলৈ ষ্টাৰ্ট দিওঁ কিবা এটা ৰেচিপি বনাবলৈ হ'লে আমি আগতীয়াকৈয়ে সকলোবোৰ যি ৰেচিপিটোত যি যি যিবোৰ ব্যৱহাৰ কৰিব লাগে বা যিবোৰ আমি যিবোৰ আমি সামগ্ৰী তাত দিব লাগে সেইবোৰ আমি আগতীয়াকৈয়ে চাই ল'ব লাগে যে এই এইটো বস্তু মোৰ ওচৰত আছেনে নাই যদি নাথাকে তেতিয়া তেতিয়া খাবৰ কাৰণেও মানে ৰেচিপিটো বনাবৰ কাৰণেও ইমান ভাল নহয় সেইটো কাৰণে আগতীয়াকৈ চাই লওঁ যে বস্তুটো মোৰ ওচৰত আছে নে নাই তেনেকৈ আৰু মই বনাবলৈ চেষ্টা কৰোঁ আৰু যদি মই মাছ বনাওঁ মাছ ফ্ৰাই কৰোঁ তেতিয়া তেলত দিব তেলত দিওঁ তেলত দিওঁতে মানে মই তেলত মাছ মাছ পিচ দি কিনে মানে অলপ দূৰলৈ আঁতৰি দিওঁ কাৰণ আমাৰ সেই তেলত দিওঁতে এটা মানে যিবোৰ মানে কিছুমান মাছ মানে ছিটিকি পৰে যিটো তেল তেল সেই তেলটো তেতিয়া তেতিয়া আমাৰ ক্ষতি হ'ব পাৰে সেইটো কাৰণে মইয়ো সাৱধান হওঁ যেতিয়া মই মাছৰ মাছ ফ্ৰাই কৰোঁ তেতিয়া আৰু যেতিয়া মই মাছ ঔটেঙা এইবোৰ এইবোৰ দি কিনে এটা ৰেচিপি বনাবলৈ খোজোঁ তেতিয়া মোৰ ওচৰত ঔটেঙা এইবোৰ ঐটেঙা এইবোৰ আছেনে নাই তেতিয়া মই চাই লওঁ যদি নাথাকে তেতিয়া মোক দেউতাই আনি দিয়ে মানে তাৰপিছত মই তেনেকৈ ৰেচিপি তৈয়াৰ কৰোঁ